মই প্ৰথম ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ যেতিয়া মই ঘৰৰপৰা ইয়াত চাকৰি কৰিবৰ কাৰণে আহিছিলোঁ তেতিয়া ইয়াত কোনো নাছিলে ওচৰত হোটেলো নাছিলে বা তেনেকুৱা ধৰণৰ পৰিয়াল থকা বা মোৰ নিজৰ সম্বন্ধীয় কোনো মানুহ নাছিলে যে মই গৈ ক'ৰবাত খামগৈ বা মোক কোনোবাই ৰান্ধি খুৱাব তেনেধৰণৰ মোৰ কোনো বন্ধুও নাছিলে গতিকে মই অকলশৰীয়া হৈছিলোঁ যিহেতু সেই ৰুমটোৰ ভিতৰতে সেই গতিকে মই নিজে বজাৰ কৰি আনিছিলোঁ কিন্তু মই কোনোদিন তেনেকৈ আগতে ভাত বনোৱা নাছিলোঁ কিন্তু উপায় নাই খাবতো লাগিব গতিকে যিহেতু মই সেইখিনি জেগাত কোনো হোটেল বা ওচৰে পাঁজৰে তেনেকুৱা জেগা নাছিলে গতিকে নিজে বনাই খাবলগীয়া হৈছিলে আৰু সেইটো কথাৰ কাৰণে মই প্ৰথম দালি চাউল পিঁয়াজ জলকীয়া মিঠাতেল এনেধৰণৰ যিখিনি খাবৰ কাৰণে বস্তু দৰকাৰ হয় সেইখিনি গোটেইখিনি মই বজাৰ কৰি আনিছিলোঁ বজাৰ কৰি আনি এই এটা মই ষ্টভ লৈছিলোঁ ইষ্টভটোৰ কেৰাচিন তেলৰ ষ্টভ তাতে জানিছিলোঁ যে ইষ্টভটো কেনেকৈ জ্বলাব লাগে সেইখিনি জ্বলাই মই প্ৰথমদিনা যিহেতু মই ভাত বনাইছিলোঁ প্ৰথমদিনা কিন্তু ইমান ভাল হোৱা নাছিল যদিও ভোক থকাৰ বাবে খাব পৰা অৱস্থা হৈছিলে গৈ তাতে ডিমৰ কাৰি বনাই পেলাই মই ভাত খাইছিলোঁ আৰু ভাতখিনি মাত্ৰ বৰ পেন তাৰমানে পেনপেনীয়া বুলিয়ে ক'ব লাগিব আৰু বেছি সিজিছিলে গতিকে তেনেধৰণৰেই মই প্ৰথম যি ভাত বনাইছিলোঁ সেই তেনেদৰেই খাইছিলোঁ